হেল্ল' দাদা গুড মৰ্ণিং মোৰ নাম বেম্বিকা বৰুৱা মই তিনিচুকীয়া বৰদলৈ নগৰৰ পৰা কৈছিলোঁ এইটো বিশাল কন্টেক নাম্বাৰ হয়নে দাদা মই আপোনালোকৰ তাত আপোনালোকৰ কাৰ্ডত মানে মই মোৰ বস্তু কেইটামান এড কৰিছিলোঁ

এই স্পৰ্টিং তিনিটা আৰু হাফ পেন হাফ পেন এটা আছিলে চেণ্ডেল এযোৰ আছিলে আৰু মোৰ কাঁহী দুখন আছিলে দাদা মোৰ বৰ্তমান অসুবিধা হোৱাৰ বাবে মই বস্তুবোৰ ৰিমভ কৰিব বিচাৰিছোঁ দাদা ৰিমভ কৰিব পৰা যাবনি বাৰু হয় দাদা দাদা মোৰ নামটো মনত থাকিলেনে অঁ দাদা মোৰ নাম বেমিকা বৰুৱা আছিলে আৰু এই তিনিচুকীয়া বৰদলৈ নগৰ হয়

অঁ থেংক ইউ দাদা